হেল্ল' অঁ মই আশা কৰ্মী এতিয়া ইয়াত হেৰি কেম্প এটা বহাব বিচাৰিছোঁ অঁ এতিয়া অঁ এইকেইদিনতে পাতিম বুলি ভাবিছোঁ আৰু অঁ পঢ়া হয় তাৰমানে

অঁ এই বেজী দিব লাগে বেজী দিব লাগিবি জোখাব লাগে ল'ৰা ছোৱালীবোৰক দেখুৱাব লাগিব খুৱাই থাকিব লাগিবতো তাত খুৱাই আছেনে অঁ অঁ

মই এটা পাতিম বুলি মই এটা পাতিম ভাবিছিলোঁ আকৌ বুধবাৰ মানে অঁ তেনেকৈ হ'ব নেকি ভাল হ'ব নহয় তেতিয়া

অঁ ভালে হ'ব তেতিয়া তেতিয়াহ'লে ভিটামিন দি দিম ভিটামিনে খুৱাম ল'ৰাবিলাকক অঁ ভিটামিনে কি বেজীও দিব পাৰিম ভিটামিন

তাকে এতিয়া গৰ্ভৱতী মহিলাখিনি বিচাৰি থ'ব লাগিব নহয় গৰ্ভৱতী মানুহো আকৌ বিচাৰি থ'ব লাগিব গৰ্ভৱতী বোৱাৰীবো বিচাৰি বিচাৰি থ'ব লাগিব নহয়

অঁ মহিলাবোৰক ভিটামিন মহিলাবোৰক অঁ আইৰণ খুৱাব লাগিব মহিলাবোৰ

মই তেনেকৈয়ে গোটাম বুলি ভাবিছোঁ গোটাম ময়ো তেনেকৈ গোটাম গোটাই কিনে আৰু বেজী দিব লাগিব সেনেকৈয়ে আইৰণ খোৱাব লাগিব ল'ৰা ছোৱালীবিলাক হেৰি পলিঅ' খোৱাব লাগিব

অঁ সময় উলিয়াই মই যাম বুলি ভাবিছোঁ তালৈ বুধবাৰ মানে যাম দেই বুধবাৰ মানে যাম